অ' হয় কুকুৰা কণী ফুটাৰপৰা পূৰ্ণবয়স্ক হোৱালৈকে জীৱন চক্ৰটো এনেকুৱা আমি কুকুৰা কণীবোৰ প্ৰথমে আমি ঘাই কুকুৰাজনীক দিয়া হয় আপোনাৰ ইচ্ছা অনুযায়ী যে কিমানটা কণী আপুনি দিব দিয়ে কুকুৰা কণী উমনি দিওঁ দিওঁতে পোন্ধৰ পোন্ধৰ বিছদিন লাগে কুকুৰা কণীবোৰ পোৱালি ওলাবলৈ আৰু যে পোৱালি ওলাবলৈ আৰু আজিকালি বৈজ্ঞানিক পদ্ধতিৰেও পোৱালি উলিয়াব পাৰি কুকুৰা কণীবোৰ ইনকুভেটৰদ্বাৰাও ইনকোভেটৰত আপোনাৰ কুকুৰা কণীবোৰ যদি দিয়া হয় তেতিয়া আমাৰ কুকুৰা কণীবোৰ কুকুৰা পোৱালিবোৰ কম সময়তে ওলায় আৰু সেই কুকুৰা পোৱালিবোৰ ইনক'ভেটৰৰ দিলে আমাৰ এনেকুৱা হয় কুকুৰাবোৰ পোৱালিবোৰ আমি নিজে সিহঁতে আপডাল কৰিব লাগে যেনে নিজে দানা দিব লাগে দিব লগা হয় সময়মতে দানা দিব লগা হয় আৰু পোহৰত ৰাখিব লগা হয় আৰু সুৰক্ষিত জেগাত ৰাখিব লগা হয় আৰু ঠিক তেনেকৈ আমি যদি মাকৰ ঘাই কুকুৰাৰদ্বাৰা যদি আমি পোৱালি উলিয়াওঁ সেই পোৱালিবোৰ আমাৰ তাৰ সেই মাকেই মাক মূৰ্গী কুকুৰাজনীয়ে সেই ডাঙৰ দীঘল কৰে পোৱালিবোৰ চোৱা চিতা কৰি যেনেকৈ পোক পোক পতংগ সেইবোৰ খুঁচৰি মেলি মাকে খুৱাই পোৱালিবোৰক আৰু পোৱালিবোৰক যিকোনো বিপদৰপৰা ৰক্ষা কৰে মাকগৰাকীয়ে মাক কুকুৰাগৰাকীয়ে কুকুৰাজনীয়ে মাক কুকুৰাজনীয়ে আৰু তেওঁ ঠিক তেনেকৈ আৰু যেতিয়া কুকুৰাবোৰ ডাঙৰ হয় তেতিয়া মাকজনীয়ে মাকজনীৰ বুকুৰপৰা ওলাই আহে আৰু তেহেঁতি কুকুৰাবোৰ নিজে চৰিবপৰা হয় চৰিবপৰা হয় তেনেকৈ আৰু কুকুৰাবোৰ সৰু হৈ থাকোঁতে আমি আজিকালি এই যথেষ্ট বেমাৰো আজাৰ হয় সেই বেমাৰ আজাৰৰপৰা ৰক্ষা কৰিবলৈ আমি ভেকচিন দিয়া হয় ভেকচিনৰদ্বাৰা প্ৰত্যেক মাহে মাহে আমি ভেকচিন দিওঁ আৰু ডাঙৰ হ'লেও কিছুমান ভেকচিন প্ৰত্যেকবাৰতে আমি প্ৰত্যেকটো নানা ধৰণৰ আমি ভেকচিন দিওঁ প্ৰতিষেধক দিওঁ আৰু আমাৰ দানা খোওৱা হয় যেনেকৈ মুৰ্গীৰ দানা পোৱা যায় দানা পোৱা যায় দানা পায় আজিকালি বজাৰত কিনিবলৈ সেইবোৰ কিনি আনি খোৱাবও পাৰিব আমি কুকুৰাবোৰক আজিকালি সেই তেতিয়া সেইবোৰ যদিও খুৱাওঁ আমি কুকুৰাবোৰ আমাৰ যথেষ্ট সোনকালে ডাঙৰ দীঘল হয় আৰু কুকুৰাবোৰ মাকৰ বুকুৰপৰা অহাৰ পিছত আমাৰ পিছত আমাৰ পূৰ্ণবয়স্ক হোৱাৰ পিছত আমাৰ কুকুৰাবোৰ নিজে চৰিবপৰা হয় নিজে নিজৰ সুৰক্ষা সুৰক্ষা কৰিবপৰা হয় আৰু পূৰ্ণবয়স্ক হোৱাৰ পিছত আমাৰ কুকুৰাবোৰে কণী পাৰিবলৈ লয় মাইকী কুকুৰাবোৰে কণী পাৰিব লয় আৰু মতা কুকুৰাবোৰে ডাক দিব লয় আৰু কুকুৰাবোৰ ডাঙৰলৈকে ডাঙৰ হোৱালৈকে আমি আজিকালি যথেষ্ট ধৰ বেমাৰ আজাৰবোৰ হয় সেইটো কাৰণে আমি ভেকচিনেশ্যন কৰিয়ে থাকিব লাগে আৰু কুকুৰাবোৰক আমি যদি দানাবোৰ কিনি কিনি আনি ভালকৈ যদি খোওৱা হয় তেতিয়া আমাৰ কুকুৰাবোৰ সোনকালে ডাঙৰ হয় ডাঙৰো দীঘল হৈ ডাঙৰ দীঘল হয় আৰু আৰু আমাৰ যাৰ আকৌ সোনকালে আৰু ইনকোভেটৰৰপৰা যোনবোৰ কণীও দিয়া হয় ইনকোভেটৰত সেইবিলাক আমাৰ সেইবিলাকৰপৰা সেইবিলাকত যদি কুকুৰাবোৰ আমি কণীবোৰ ফুটাওঁ তেনেহ'লে সেই পোৱালিবোৰ আমাৰ যে আমি সময়মতে দানা দিব লাগে সময়মতে চোৱা চিতা কৰিব লাগে সময়মতে ভেকচিনেশ্যন কৰিব লাগে আৰু সেইবোৰো আমি ভালকৈ প্ৰতিপালন কৰিব লাগে আৰু